কৃষিত প্ৰয়োগ হোৱা নতুন সংযোজন পদ্ধতিসমূহ বুলি ক'বলৈ গ'লে বৰ্তমান অৱস্থাত যিবিলাক পুৰণা নিয়মত কৃষি কৰি থকা হৈছিলে যেনেকৈ আগতে গৰুৱে হাল বায় হাল বাই তাত বীজ সিঁচি বা ৰোপণ কৰি পানী চৰ মানে যিটো বৰষুণৰ পানী বা যিটো বাঢ়নী পানী ধান খেতিৰ ক্ষেত্ৰতোৱে ক'লোঁ আমি তালৈ অপেক্ষা কৰিবলগীয়া হয় কিন্তু আজিৰ দিনত এনেকুৱা হৈছে সেই একেখিনি খেতিকে আমি খুব মানে সুন্দৰকৈ কৰিব পাৰোঁ কাৰণ কিয় আজিকালি বিভিন্ন ধৰণৰ সুবিধা হ'ল কাৰণ আমি কি ধান এডৰা যদি কৰিবলৈ যাওঁ তাত সময় মতে পানী দিবলৈ হ'লে আমি তাত জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব পাৰোঁ কাৰণ পানীতো প্ৰয়োজন বিশেষকৈ খেতি খেতিৰ ক্ষেত্ৰত পানীৰ প্ৰয়োজন যিহেতু পো সূৰ্যৰ তাপ পোহৰ পানী এইখিনি সাৰ এইখিনি যথেষ্ট প্ৰয়োজন খেতিৰ ক্ষেত্ৰত সেইবাবে আমি যদি প্ৰয়োজন হয় সেই মাটিডৰাত আমি জৈৱিক পদ্ধতিয়ে হওক বা ৰাসায়নিক পদ্ধতিয়ে হওক আমি তাত উপযুক্ত পৰিমাণে আমি তাত সাৰ সিঁচিব পাৰিম কিয়নো যদি কৃষিডৰা আমাৰ সবল যদি নেদেখোঁ আমি তাত পচন সাৰেই হওক বা জৈ ৰাসায়নিক সাৰেই আমি তাক প্ৰয়োগ কৰিব পাৰোঁ আৰু তাত কৃষিত যদি আগতে যদি কিবা কৃষিডৰাত যদি কিবা পোক পতংগ বা কিবা তেনেকুৱা ধৰণৰ পৰা যদি কিবা বেমাৰ আজাৰ লাগিছিল তাৰ মানে প্ৰাৰম্ভিক চিকিৎসা মানে পদ্ধতিয়ে তাত ৰোগ নিৰাময় কৰিছিলে কিন্তু বৰ্তমান অৱস্থাত আমি সেই খেতিডৰাত বিভিন্ন ধৰণৰ যিবিলাক কীট পতংগই আমাক শস্যডৰা নষ্ট কৰে বা বেমাৰ আজাৰ সৃষ্টি হৈ যায় আমাৰ তাৰ হয়তো আমাৰ সকলোৰে অঞ্চলত একো একো উৎস আছে যিহেতু সকলো ধৰণৰ ৰোগৰে আমি তাত ঔষধ পাওঁ সেই ঔষধ যদি আমি স্প্ৰে' কৰোঁ আমি সেই ক্ষেত্ৰত অধিক লাভৱান হ'ব পাৰোঁ আৰু সেই সেইবাবে আমি কৃষি আমাৰ এগ্ৰিকালচাৰ বিভাগত আমি যোগাযোগ কৰিব পাৰোঁ অন্যথা আমাৰ এই যিবিলাক আমাৰ এই যিবিলাক মেইন জেগা আছে তাত আমাৰ এই কৃষিৰ বিষয়ত যিকোনো ৰবি শস্য হওক যিকোনো পাচলি বীজেই হওক আমি তাত সহজলভ্যত পাব পৰাকৈ আমাৰ হেৰি আছে দোকান আছে সেই দোকানৰ পৰা আমি আমি যদি সেই উপযুক্ত বস্তু মানে যিকোনো ক্ষেত্ৰতেই কীট পতংগৰ ক্ষেত্ৰতেই হওক বা বেমাৰ আজাৰ ক্ষেত্ৰতে বা উন্নত জাতৰ আমাৰ যিকোনো শস্যৰ ক্ষেত্ৰতে হওক আমি তাৰ পৰা ল'ব পাৰোঁ কাৰণ আজিকালি প্ৰতিটো বস্তুৱেই অলপ মানে উন্নত হৈ গৈ আছে সেইবাবে আমি যদি অলপ পুৰণা কিছুমান শস্য যদি কৰিবলৈ যাওঁতে আমাৰ লোকচান হৈছে সেই কাৰণে আমি অলপ নতুন পদ্ধতিৰ বীজ আমি যদি সংৰক্ষণ কৰি বা তেওঁলোকৰ পৰা আমি কিনি আনি যদি আমি তাত খেতিডৰা কৰিবলৈ লওঁ হয়তো নিশ্চয় আমি সফল হ'ম আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে আমি আজিকালি যিকোনো খেতি মানে কৃষিৰ ক্ষেত্ৰতে আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰোঁ যিহেতু আজিকালি উন্নত মানদণ্ডৰ মেচিন মেচিন ওলাইছে অৰ্থাৎ আমি যদি বোলে একেবাৰে পানী নোহোৱা ঠাই এডোখৰতো আমি তাত যদি ব'য়িং কৰি লৈ তাৰ পৰা যদি আমি মেচিনৰ সহায়ত যদি পানীটো উঠাই আনো আমি সেই পৰি থকা মাটিখিনিতো আমি খেতি কৰিব পাৰিম কিন্তু আগতে সেই চিষ্টেমটো নাছিল আৰু বৰ্তমান এইখিনি সহজলভ্য সেইবাবে এই কৃষিৰ ক্ষেত্ৰত যদি এইখিনি সংযোজন কৰোঁ আমি এইখিনি পদ্ধতি যদি কৰোঁ তেতিয়া আমি নিশ্চয় লাভৱান হ'ম